মইতো প্ৰথমতে ক'ভিড বুলি কওঁতে মানে পেটতে হাত ভৰি লুকাইছিলোঁ এইটোতো কেনেকুৱা কথা কি কথা আমি নাজানো তাৰপিছত আমাক আৰু প্ৰথমতে হাত ধোৱাটোৰ কথাই শিকালে হাতটো কেনেকৈ ধুব লাগে সেইবিলাক মোবাইল চোবাইলত চাই মেলি আৰু হাত ধুবলৈ শিকিলোঁ হাত ধুই পেলাই আকৌ সেইবোৰ ছেনিটাইজাৰ ওলালে এতিয়া ছেনিটাইজাৰ ওলাওঁতে ছেনিটাইজাৰ ঘঁহিব লাগে ক'ৰবালৈ গ'লে ছেনিটাইজাৰটো বেগতে লৈ যাব লাগে সেইবিলাকে আৰু নিয়ম নীতি ধেৰ কৰি দিলে ন মাস্ক মাৰিব লাগে মাস্ক নিপিন্ধিলে ধৰে ক'ৰবাত সোমাবলৈ নিদিয়ে এনেকুৱা বহুতখিনি নিয়ম কৰিলে নহয় সেইবিলাক মানি থকা হ'ল আৰু হাতটো ধোৱা হ'ল যেনেকৈ ডাক্টৰবিলাকে ক'লে সেই হিচাপত তাৰপিছতে মাস্ক চাক ব্যৱহাৰ কৰি আৰু কোনো ৰকম ক'ভিডৰ পৰা বাচি থাকিলো আৰু ইঞ্জেকশ্যন দিলে নহয় আমি তিনিটা ল'লোঁ ইঞ্জেকশ্যন ইঞ্জেকশ্যন দিলে মানে মোৰ তিনিটাতো ল'বলৈ মন নাছিল আমি মানে চেন্নাইলৈ যাবলৈ হ'ল বা তাৰপিছতে চেন্নাইলৈ ছোৱালী তালৈ তাৰপিছত সেই তেতিয়া মানে এয়াৰপৰ্টত ধৰাই বুলি আমি সেই তিনি নম্বৰটো ল'লোঁ আৰু চাৰ্টিফিকেটখন লাগে তাৰপিছত সেই তিনি নম্বৰটো লৈ মেলি আৰু এতিয়া গৰম পানী খাবলৈ ক'লে গৰম পানী খালোঁ কাৰবাৰ আহিলেও গৰম পানী দিওঁ তাৰপিছত সেইদে সেইদেহ আৰু সাৱধানতাবিলাক মানি মানি চানি চলিলোঁ আৰু ডিছটেন্স ৰাখিলোঁ ইজনে সিজনৰ লগত তাৰপিছতে সেই থাকিলোঁ কি পৰা এটা ইটা মানুহে ক'ভিডৰ পৰা বাচি থাকি